মই গান গাই বহুত ভাল পাওঁ গানৰ লগত মোৰ বহুত জড়িত আছে আৰু আগতে মই বহুত গান গাইছোঁ কিন্তু এতিয়া মই ঘৰৰ পৰিৱেশৰ কাৰণে গোটেই গান গানটোৰ কথা মই পাহৰিয়ে গ'লোঁ আগৰ কথাখিনি আগতে মোক ঘৰৰ মানুহে মোক বহুত উৎসাহ দিছিল গানৰ প্ৰতি গান গাবৰ কাৰণে বহুত সাহস দিছিল বা মাহঁতেও গ গান স্কুলত গান গালে তাহাঁতে মোক সাহস দিছিল আৰু এতিয়া আৰু সেই সাহসটো মোৰ নহা নোহোৱা হৈ গৈছে তোমাৰ মই নাচান নাচি নাচি বাগিও মই বহুত ভাল পাওঁ ছোৱালী কালত মই নাচিছিলোঁ হুঁচৰি দলত আছিলোঁ হুঁচৰি দলতো আছিলোঁ বা বহুত নৃত্য নৃত্য হুঁচৰি দল গোটেইখিনিতে মই জড়িত আছিলোঁ এতিয়া মই বিয়া হৰ পিছত মই আৰ সেইবোৰ কথাৰ গোটেইখিনি পাহৰিয়ে গ'লোঁ ল'ৰা ছোৱালীও ডাঙৰ হ'ল মই আৰু সেইবিলাকৰ কথা গোটেইখিনি পাহৰিয়ে গ'লোঁ নাচ নাচ নাচ গানত মই বহুত জড়িত আছিলোঁ